হেল্ল' এই মই এখন এই গাড়ী বুক কৰিছিলোঁ কিন্তু এতিয়া এই ড্ৰাইভাৰটোক ঠিক ঠিকনাটো দিয়াত দেৰি হ'ল আৰু তেওঁ আহি পোৱা নাই গতিকে মোৰ গাড়ীখন কেনচেল কৰি দিয়ক